মাছ ধৰাৰ সৈতে সম্পৰ্কিত কিছুমান পৰিৱেশ সম্বন্ধীয় বা সংৰক্ষণৰ সমস্যাৰ বিষয়ে যদি কবলৈ যাওঁ প্ৰথম কথা হ'ল কি আমাৰ যেতিয়া মাছৰ কণীৰ টাইম হয় এই কণী টাইমত যিমানখিনি মাছমৰীয়া আছে তেওঁলোকে পাৰাপক্ষত যদি এক মাহো মাছ নধৰে তেতিয়া অসমত মাছ যথেষ্ট পৰিমাণে হৈ যাব প্ৰথম দ্বিতীয়তে আৰু এটা মই দেখিছোঁ এতিয়া নেট মানে একদম নেট দি পিনি একেবাৰে সৰুৰ পৰা বুলি আদি কৰি মাছ সকলোবোৰ মাছ মাছুৱৈয়ে ধৰি লৈ গুছি আহে এইটো এটা ডাঙৰ সমস্যা আৰু পৰিৱেশো এতিয়া এনেকুৱা হৈছে আগতে যেনেকৈ যেনেকুৱাবিলাক পিতনি আছিলে বিল আছিলে সাধাৰণতে এতিয়া বিলবিলাক কি হৈছে বাম হৈছে নদীবিলাকত ডুবি আছিলে আজিকালি ডুবিবোৰ ইমান কমি গৈছে নদীবিলাকো বাম হৈছে সেইটোৱে এটা ডাঙৰ সমস্যা কৰিছে নদীত যদিহে দ নহয় তেতিয়া মাছটো খৰালি থাকিবলৈ অসুবিধা হয় দ প্ৰায়কেইখন নদীয়ে মই নিজৰ ক্ষেত্ৰতে দেখিছোঁ আমাৰ আশে পাশে যিমানকেইখন নৈ আছে বা জান আছে খৰালি টাইম আহিলে শুকাই যায় দ জেগা প্ৰায় নায়েই গতিকে মাছ থাকিব ক'ৰ পৰা গতিকে সেইটো বিষয়ে অকণমানতো চিন্তা কৰিবলগীয়া আৰু প্ৰদূষণৰ বিষয়ে ক'বলৈ গ'লে প্ৰায়বিলাক নদীতেই দেখিছোঁ আৱৰ্জনাবোৰ মানুহে নৈতে পেলাই দিয়ে দৰৱৰ বটল আৰু এটা ডাঙৰ কথা হৈছে কীটনাশক দ্ৰৱ্যবিলাক এইবোৰ মানুহে কিছুমানে আধা ব্যৱহাৰ কৰে আকৌ আধাখিনি তেনেকৈয়ে থাকে পানীলৈকে দলিয়াই দিলে নোৱাৰিলে আৰু পলিথিন স্পঞ্জ এইবোৰ নদীত যথেষ্ট পৰিমাণে উটি আহি নদীৰ পৰিৱেশটো পানীটো একেবাৰে প্ৰদূষণ প্ৰদূষিত কৰি পেলায় সেইটো এটা ডাঙৰ সমস্যা প্ৰদূষণৰ ক্ষেত্ৰত চৰকাৰে যদি অলপ ব্যৱস্থা লয় বা সংৰক্ষণৰ ক্ষেত্ৰত যদি চৰকাৰখনে অকণমান হ'লেও ব্যৱস্থা লয় বিশেষত যেতিয়া মাছৰ কণীৰ টাইম হয় সেইকণ টাইমত মীন বিভাগে যদি অলপ ক্ষীপ্ৰতাৰে যদি জলাশয় বিল এইবিলাক যদি অকণমান নিৰীক্ষণ কৰে মানুহক যদি মাছ ধৰিবলৈ নিদিয়ে তেতিয়া মাছৰ যথেষ্ট সংখ্যক মাছ বাঢ়িব আৰু প্ৰদূষণৰ ক্ষেত্ৰতো যদি চৰকাৰখনে এই আৱৰ্জনা হওক বা কিবাকিবি এনেকুৱা পেলনীয়া বস্তুবিলাক মানুহক যদি সজাগ কৰিব পাৰে আপোনালোকে পৰাপক্ষত নদীলৈ সেইবিলাক বস্তু নেপেলাব প্লাষ্টিকৰ বটল প্লাষ্টিকৰ পলিথিন কিছুমান দৰৱৰ বটল আধা ব্যৱহাৰ কৰিলে বাকীখিনি বটলটো নষ্ট নকৰিলে পানীলৈকে দলিয়াই দিলে কীটনাশক আকৌ দ্ৰব্যবিলাকো তেনেকৈ আধাটো কেতিয়াবা ব্যৱহাৰ কৰে আকৌ আধাখিনি পুখুৰীলৈ পানীলৈকে নদীলৈকে দলিয়াই দিলে সেইটো এটা ডাঙৰ সমস্যা আকৌ নদী বিলাক বা জানবিলাক যদি চৰকাৰ খনে দকৈ যদি খান্দি দিব পাৰে সিও বহুতখিনি কাম কৰিব কিন্তু ৰাইজ সজাগ হ'ব লাগিব সকলো কাম চৰকাৰ চৰকাৰখনক দোষিলেই নহব নিজেও কিছুমান ক্ষেত্ৰত অকণমান সজাগ হ'ব লাগিব যাতে নৈত এনেকুৱা ধৰণৰ বস্তুবিলাক পেলাই নিদিয়ে তেতিয়া বহুত পৰিমাণে পানীৰ প্ৰদূষণটো কমিব আৰু পাদু পানীৰ প্ৰদূষণ কমাৰ লগে লগে মাছৰ সংখ্যাও যথেষ্ট বাঢ়িব